অঁ মই মোৰ ওচৰত বিলাহী আছিলে হ'লে আৰু আৰু দাংবদী আছিলে হ'লে মানে আপোনাকে দিম বুলি ভাবিছিলোঁ হ'লে বিলাহী মানে এক কুইণ্টেলমান আছে আৰু দাংবদী আছে বিছ কেজিমান এতিয়া দাম কেনেকৈ পঁচপন্ন আৰু দাংবদী ষাঠি টকা পাইছেগৈ ন চবজি আছিলে বাৰু এনেকৈ আৰু মানে এই তোৰ ৰঙালাওটো আছিলে হ'লে আৰু ৰঙালাও তিয়ঁহ এনেকুৱাবোৰ আছিলে এতিয়া এইবোৰৰ দামবোৰ নাজানো নহয়

এশ ত্ৰিছকৈ ন অঁ অঁ মানে আৰু এজনক আমি অলপ দিন আগত দিছিলোঁ মানে তেখেতে অকণমান কমকৈ দিলে অঁ আপুনি অঁ হয় কওক ঠিক আছে লোদ কেতিয়া কেতিয়া কৰে আজি সন্ধিয়ালৈ তেতিয়া আহিব আমাৰ আমাৰ ইয়ালৈকে কলাক্ষেত্ৰৰ ওচৰত মই ঘৰতে থাকিম মই আপুনি সন্ধিয়া টাইমত আহিব গোটেই বস্তুখিনিয়েই আমাৰ আছেই পেকিং কৰিব লাগিব খালী অঁ ঠিক আছে বাৰু